ৰাইজৰ ৰাজনীতিক বাতৰি আৰু কল্যাণৰ বিষয়ে আগ্ৰহী চলিত বাতৰিত হিমন্ত বিশ্ব শৰ্মায়ে ছাত্ৰ ছাত্ৰীক চাকৰি দিয়া বাতৰিত আহিছে আৰু আগলৈ ভাল কাম কৰিম বুলিও আগবঢ়াইছে